আচলতে আমি যেতিয়া সৰু আছিলোঁ তেতিয়া গাওঁ বা নগৰৰ থকা যিটো লাইব্ৰেৰী সেই লাইব্ৰেৰীৰ ওপৰত নিৰ্ভৰ কৰিবলগীয়া হৈছিল কিতাপৰ বাবে কিতাপ কিনিবলৈ খুব কমেই পাইছিলোঁ কিন্তু লাহে লাহে যেতিয়া নিজেই উপাৰ্জন কৰিব পৰা হলোঁ তেতিয়া কোনো পুথিভঁৰালৰ ওপৰত নিৰ্ভৰ কৰা কাৰ্যটো কমি আহিল নিজেই যিটো যিবোৰ কিতাপ লাগে সেইবিলাক অনলাইনতে হওক বা কোনো দোকানলৈকে গৈ বা যিবোৰ গ্ৰন্থমেলা হয় তাৰ বিপনীবিলাকলৈকে গৈ পেলাই আমি নিজৰ পচন্দৰ কিতাপ কিনি আনোঁ আৰু সেইমতে পঢ়োঁ আৰু আজিকালি অনলাইনত বহুত কিতাপ পায় আজিকালি দেশ বিদেশৰ কিতাপ পঢ়িবলৈ একো অসুবিধা নাই বহুত ৰিচাৰ্ছ জাৰ্নেল আছে অনলাইনত বহুত কিতাপ পাই আৰু মই সাধাৰণতে কিন্তু এতিয়া অনলাইনতে কিতাপ পঢ়ো গোটেইবিলাক অনলাইনত পায় আৰু কেতিয়াবা হয় কি খুব দৰকাৰী কিতাপ আছে যিবোৰ কিতাপ অনলাইনত লৈ আহিবলগীয়া হয় কাৰণ প্ৰিণ্টেড ফৰ্মটো পাই যাওঁ তেতিয়া তেতিয়া সেইবিলাক সব কিতাপতো আৰু অনলাইনত নাপায় কিতাপ যে অনলাইনত পায় বুলি আৰু আপোনাৰ কিতাপ কিনিবলগীয়া নহয় এনেকুৱা নহয় কিতাপতো প্ৰচুৰ পৰিমাণে কিনিব লাগেই তাৰোপৰি এনে কিছুমান দুষ্প্ৰাপ্য কিতাপ আছে যিবিলাক আমি অনলাইনত পাই যাওঁ যেনেকে ফ্ৰেজাৰৰ গ'ল্ডেন বাও অথবা আপোনাৰ 'লোকায়াতা' দেবিপ্ৰসাদ চট্টোপাধ্যায়ৰ অথবা আৰু কিছুমান পুৰণি কিতাপ আছে যিবিলাক আমি নেটত পাই যাওঁ সেইবোৰ সহজে ডাউনলোড কৰি পঢ়িব পাৰি এতিয়া আৰু বিশেষকে পুথিভঁৰালৰ ওপৰত নিৰ্ভৰ কৰিবলগীয়া নহয়গে আৰু যিকোনো কিতাপ বৰ দৰকাৰী সেইখিনি কিতাপ নিজে অনলাইনত কিনি আনোঁ অৰ্ডাৰ দি পেলাই